হেল্ল'

অঁ মই নিহাৰিকা বৰাই কৈছিলোঁ আপুনি টুটুমণি বৰা হয়নে

হেল্ল' অঁ মই নগাঁৱৰ পৰা কৈ আছিলোঁ অঁ মই তাৰমানে যোৰহাট জিলাত ফুৰিবলৈ যাম বুলি ভাবিছোঁ অহা মাহত তাত যিখিনি আমাৰ কীৰ্তিচিহ্ন আছে তাকে চাম বুলি ভাবিছিলোঁ এনেই আপুনি গাইড কৰে ন আপুনি মানে মানুহক ফুৰাবলৈও লৈ যায় অঁ এনেই কি কি আছে বাৰু ক'ব পাৰিব নেকি অঁ অঁ

অঁ অঁ অঁ এতিয়া যে মোডী মোডীয়ে উদ্বোধন কৰি থৈ গৈছিল আমাৰ প্ৰধানমন্ত্ৰীয়ে অঁ অঁ তাকে মই

আপুনিটো চাগে আপুনি ফুৰাবলে লৈ যাব চাগে আমাক অঁ ঠিক আছে আমি এই গৰম বন্ধতে যাম বুলি ভাবি আছোঁ ফুৰিবলৈ তাকে যোৰহাটলেকে যাম আপোনাক ফোন এটা কৰি ল'ম আৰু যোৱাৰ আগত অঁ ঠিক আছে বাৰু দিয়ক ঠিক আছে ঠিক আছে হ'ব দিয়ক ধন্যবাদ